আমি ৰন্ধা বঢ়া কৰাৰ আগতে আমাক যিখিনি লাগতিয়াল বস্তু যিখিনি আমাক ৰন্ধা বঢ়া কৰাত সা সজুলিয়েই হওঁক বা শাক পাচলিয়েই হওঁক যিখিনি আমাক লাগে সেইবোৰ আমি আগতেই কাটি বাচি ধুই ৰেডি কৰি ৰাখিলে আমাৰ ৰন্ধাত সুবিধা হয় মই ৰন্ধা বঢ়া কৰাৰ আগতেই সকলোবিলাক বস্তুয়েই মই আগতে ধুই লওঁ বা পাচলিবিলাক কাটি লওঁ মছলাবিলাক পিচি লওঁ মিক্সিত বা আদা নহৰু সেইবিলাকো মিক্সিত মই পিচি লওঁ গোটেইবিলাক সামগ্ৰীয়েই আগতেই যোগাৰ কৰি ল'লে ৰন্ধাত সুবিধা হয় যিকোনো আঞ্জা নহওঁক বা শাক পাচলিয়েই বনোৱা নাযাওঁক কিয় সকলোবিলাক বস্তু কাটি ধুই বাচি ল'লে আমাৰ সুবিধা হয় তেনে দালিৰ আঞ্জাখনো যদি আমি বনাবলৈ হয় তেতিয়া আমি দালিখিনি যদি আগতেই ধুই ঠিক কৰি লওঁ তেতিয়াহ'লে পানীখিনি গৰম হোৱাৰ লগে লগে আমি দালিখিনি দিব পাৰোঁ ঠিক তেনেদৰে মাছ মাংসৰ আঞ্জা বনালেও আমাক বেছি যা যোগাৰ লাগে তেতিয়াও আমি আগতে আঞ্জা আঞ্জাবোৰ ধুই ল'ব লাগে যিহেৰে আমি বনাও বুলি ভাবোঁ যি যি সামগ্ৰী আমাক লাগে সেইবোৰ সামগ্ৰী সকলোঁবোৰ সামগ্ৰী আমি আগতেই যোগাৰ কৰি ল'ব লাগে তেতিয়া আমাৰ সুবিধা হয় মই ঠিক তেনেদৰেই গোটেইবোৰ সামগ্ৰী আগতেই ধুনীয়াকে ধুই ৰেডি কৰি লওঁ কিছুমান শাক পাচলি বনালে শাকবোৰ বুটলি আনি বা বজাৰৰ পৰা আনি ধুনীয়াকে ধুই বাচি চাফা কৰি কুটি আগতে ৰেডি কৰি লওঁ তাৰপিছত বনাওঁ